চবতকৈ ভাল লাগে নিজৰ জেগাডোখৰ নিজৰ জেগা আমাৰ গোলাঘাটৰপৰা অলপ দূৰত কাজিৰঙাখন আছে তাত কাজিৰঙাত বিভিন্ন জীৱ জন্তু এশিঙীয়া গঁড় বিভিন্ন ধৰণৰ চৰাই হাতী বহুত জীৱ জন্তু দেখা যায় তাত থকাও হৈছে মোৰ চাৰিদিন পাঁচদিন ছেকেণ্ড হ'ল গুৱাহাটীত থাকি ভাল লাগিছিলে তাত কামো কৰিছিলোঁ পঢ়িলোঁও তাৰপৰা কামো কৰিছিলোঁ কাম কৰোঁতে আবেলি ফ্ৰী টাইমখিনি আমি লগৰ গোটেইখিনি একেলগ হৈ পেলাই ৰেষ্টুৰেণ্টত যাওঁ বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্টত যাওঁ তাৰ ডিছবোৰ খাওঁগৈ যদি ছুটি থাকে সেইদিনাখন গৈ পেলাই চিৰিয়াখানাত যাওঁ তাত টাইমপাছ হয় তাৰপৰা শিৱসাগৰ শিৱসাগৰত ৰজাদিনীয়া ৰংঘৰ কাৰেংঘৰ কাৰেংঘৰ তলাতল ঘৰ বিভিন্ন চাবলগীয়া জেগা আছে

আৰু ওচৰত থকা ডিমাপুৰ তাতো আমাৰ বিভিন্ন ধৰণৰ লাগতিয়াল বস্তু বহুত কম ৰেঞ্জত পোৱা যায় নিজৰ জেগাডোখৰত থাকিয়েই সেইটো কাৰণে সবাতকৈ বেছি ভাল লাগে আৰু